অঁ কোনে কৈছে

অঁ অঁ অঁ অঁ কেই তাৰিখে অঁ ঠিক আছে বাৰু পৰা যাব বাৰু মোৰ মোৰ লগৰবোৰকো ক'ব লাগিব আৰু হেৰি নহয় এতিয়া কি কি মানে হেৰি কৰিব লাগিব আকৌ সেইখন মানে হেৰি মইতো বনাওঁ মই চবেই বনাওঁ মাটন হেৰি চিকেন চবেই বনাও বাৰু কি কৰিব কৰিব লাগিব এতিয়া অঁ মইতো এনেই মোৰ অঁ মোৰ পাঁচ ছহেজাৰ টকা এদিনত লাগে মেলি আছে বস্তু আইটেমৰ ওপৰত কথা ন এনেকে দাম দৰ লওঁ মই কথা পাতি আকৌ মই পাঁচ হেজাৰত কে তললে নলওঁ বাৰু মই তাতকে হয়তো অলপ বেছিও হ'ব পাৰে সেইটো কাৰণে মই চাই ল'ব লাগিব আকৌ কথা পাতি আপোনাক ঠিক আছে বাৰু মই ঠিক আছে বাৰু মই এই কৰি যাম কৰি দিম আপোনাৰ দুই ফেব্ৰুৱাৰীত ন দুই ফেব্ৰুৱাৰী অঁ অঁ ঠিক আছে অঁ ঠিক আছে ঠিক আছে যাম অঁ অঁ অঁ অঁ ঠিক আছে বাৰু অঁ অঁ অঁ অঁ দুই ফেব্ৰুৱাৰী অঁ